মোৰ প্ৰিয় খেল হৈছে কাবাডী কাবাডী খেলিলে এটা গ্ৰুপ লাগে এ বা এফালে বাৰজনী এফালে বাৰজনী আৰু বাৰজনী নহ'লেও কথা নাই দহজনী দহজনী কৰি কাবাডীটো খেলিব লাগে কাবাডী খেলিলে এটা নিয়ম আছে এজনে এফালৰ পৰাই মানে এটা ইংগিত দিয়ে মানে হুইছেল বজাই দিয়ে হুইচেলটো বজালে আমাক এফালৰ পৰা এটা মাজত এডাল ৰছী টানি দিয়ে এইফালৰ পৰা এফালে দহজনী এফালে দহজনী তেনেকৈ থাকিব লাগে ধুনীয়া কৰি তাৰপিছত মানে যোনটো আমাৰ হুইচেল বজা মানুহ সেইজনে মানে হুইচেলটো বজাই দিলে এফালৰ পৰা এজনী আহি আনফালৰ মানে মানু আনফালৰ কেইজনীক মানে কাবাডী কাবাডী কাবাডী বুলি মানে চুব লাগে চুই গ'লে মানে চুব পাৰিলে মানে আমি জানো আৰু সেইটো মানে আউট এনেকৈ চুই যদি মই যাব পাৰোঁ এফালৰ এজনী আউট হৈ যাব নেক্সট এইফালৰ আৰু এজনী আমাৰ ফালে যাব যেনে তেনেকৈ হুইচেল লগাব তেনেকৈ কাবাডী কাবাডী বুলি যাব যায় এজনীক যদি আমাৰ ফালৰো এজনীক আউট কৰিব পাৰে তেতিয়াহ'লে মই আউট কৰি অহা মানুহজনী মানে আৰু খেলিব পাৰিব আৰু আউট হৈ থাকিব নালাগে ভৰ্তি হ'ব পাৰিব তেনেকৈ কাবাডীটো খেলিব লাগে কাবাডী খেলি যদি কাবাডীটো তেনেকৈ খেলি থাকোঁতে যদি আনফালৰ কাবাডী খেলিব যাওঁতে সেইফালে যাওঁতে যদি কোনোবাই ধৰে মানে মানুহজনীক ধৰে একেবাৰে ধুনীয়া মানে ধৰি পেলাই যদি মানে আউট কৰিব পাৰে সেইজনী আউট হৈ যায় তেনেকৈ কাবাডী খেলি কিবা এটা মজা লাগে ভাল লাগে ফুটবলো ভাল লাগে ফুটবল বাৰো মই নেখেলোঁ কিন্তু চাই ভাল লাগে তাৰপিছত কেৰম খেলি ভাল লাগে কেৰম খেলি ভাল লাগে কেৰম খেলিলেও বহুত মজা হয় মানে এফালৰ পৰা গুটিটো মাৰিলোঁ সেইফালৰ পৰা গুটিটো মাৰিলে তেনেকৈ এটা গ'ল মানে হেৰি থাকে তাত সোমাই দিব লাগে তেনেকৈ কেৰম খেলিও ভাল লাগে কেৰম কাবাডী তাৰপিছত ফুটবল খেলা চাইও ভাল লাগে এনেকৈ সৰু সৰুৰ পৰাই বহুত খেল খেলিলোঁ যেনেকৈ লুকা ভাকু খেলিলোঁ সৰুতে থাকোঁতে লুকা ভাকু খেলিলোঁ বহুত খেলিলোঁ মানে এজনে আমি বহুত কেইজনীয়ে লুকাম লুকালে এজনে বিচাৰি যাব আমি লোক ক'ত লুকাই আছোঁ তেনেকেই লুকা ভাকু খেলিলোঁ তাৰপিছত ৰছী টানা খেল খেলিলোঁ ৰছী টানা খেল খেলিও বহুত মজা কিন্তু কষ্টও হয় এনেকৈ ৰছী টানা খেল খেলিলোঁ ৰছী টানা খেলত মানে মাজত এডাল ৰছী মাজত এটা মানে এ এখন কাপোৰ বান্ধি দিয়ে কাপোৰ বান্ধি দি এইফালে দহজনী সেইফালে দহজনী মাজত এডাল আঁচ থাকে সেই সেইডাল আচত মানে ৰছীডাল টানি মানে মানুহ কেইটাক মানে ইফালে আনিব লাগে তেতিয়া জিকিব পাৰি আৰু তেনেকৈ ৰছী টানা খেল খেলিলোঁ খেলি দুখো পালোঁ বহুত দুখ পালোঁ বহুত মানে ভালো লাগে দুপো পাই মজাও বেলেগ ৰছী টনা খেলত মজা বলেগ এনেকৈ বহুত খেল খেলিলোঁ বহুত খেল মানে লোক মানে ৰছী টানা খেল তাৰছত মিউজিক চেয়াৰ মিউজিক চেয়াৰ খেলিও ভাল লাগে মিউজিক চেয়াৰ মানে চকুত মানে বাহিৰ দূৰৰ পৰা নেদেখাকৈ হুইছেল মাৰি দিয়ে হুইচেল মাৰি এখন বাৰখন চেয়াৰ থাকিব তেনেকৈ ছাইডে ছাইডে আমি ঘূৰিব লাগে যদি চেয়াৰ থাকে এঘাৰখন মানুহ লাগিব বাৰজন তেনেকৈ মানে দূৰৰ পৰাই হুইচেল লগাব নাইবা গান বজাই দিব তেনেকৈ মিউজিক চেয়াৰ খেলিব পাৰি এটা এটা কৰি হুইচেল বজাই দিলে মেজি মানে চেয়াৰখনত ধৰিব লাগে তাৰপিছত আৰু ঘূৰিব লাগে তাৰপাছত আৰু হুইচেল বজাই দিয়ে আৰু মানে ধ চেয়াৰখানত ধৰিব লাগে তেনেকৈ মানুহটো বাৰজনীৰ পৰা কমি আহি আহি আহি আহি দুজনীত লাগে দুজনীটোক মানে দুখন এখন চেয়াৰ দি এখন চেয়াৰ দিয়ে এখন চেয়াৰত তেনেকৈ ঘূৰি ঘূৰি ঘূৰি ঘূৰি মানে যেতিয়া হুইচেলটো বজাই দিয়ে তেতিয়া চেয়াৰখানত যোনে প্ৰথম ধৰিব পাৰে শোনে ফাৰ্ষ্ট হ'ব প্ৰথম হ'ব আৰু যিজনী ধৰিব নোৱাৰে সি ছেকেণ্ড হ'ব তেনেকৈ আমাক পুৰস্কাৰ দিয়া হয় তেনেকৈ মিউজিক চেয়াৰ খেলিও বহুত ভাল লাগে মিউজিক চেয়াৰ খেলিলোঁ ৰছী টানা খেলিলোঁ ফুটবল খেলা চালোঁ কাবাডী খেলিলোঁ দৌৰ দৌৰ খেলিলে কিমান দৌৰিলোঁ বহুত দৌৰ দৌৰাৰো নিয়ম আছে মানে বেছি জোৰ জোৰ কৰি মানে দৌৰিলে বহুত ভাগৰ লাগে অলপ আচতে ধীৰে দৌৰি দৌৰি যদি মানে সফল হ'ব পাৰো তেতিয়া প্ৰাইজ পাওঁ বহুত দৌৰিলোঁ ভাগৰো লাগে দৌ দৌৰ খেলা খেলিলে ভাগৰ লাগে ভাগৰ লাগিলেও বহুত দৌৰিলোঁ স্কুলত থাকোঁতে দৌৰ খেলা কাবাডী খেলা ৰছী টানা খেলা মিউজিক চিয়াৰ লুকা ভাকু এইবিলাক লুকা ভাকুটোতো সৰুতে খেলিলোঁ তাৰপিছত তামোলৰ ঢুকোনাৰ এটা খেলা খেলিছিলোঁ তামোলৰ তাতে উঠি কাই কিমান টানিব পাৰে তেনেকৈ খেলা এটা খেলিলোঁ তাৰপিছত বেজীত সূতা ভৰা এটা খেল আছে মানে বেজীত বেজীটোত মানে ফূতাটোত সূতা মানে দৌৰি দৌৰি সূতাটো ভৰাব লাগে তেনেকৈ এটা খেল খেলিলোঁ ভালে লাগে মজা লাগে আৰু বহুত ভাল লাগে মানে খেলাটো কিবা এটা মজা আছে সেইকাৰণে ভাল লাগে খেলাটো খেলি কিন্তু কাবাডী খেলি বেছি ভাল লাগে মোৰ কাবাডী খেলি ভাল লাগে কষ্ট আছে কিন্তু খেলি ভাল লাগে দৌৰা খেলাও ভাল লাগে ল'ৰাবিলাকে দ দৌৰাটো অলপ বেলেগ ছোৱালী দৌৰাটো অলপ বেলেগ ছোৱালীৰ অলপ কম দিয়ে আমি দৌ দৌৰোতে কিবা দ মানে এখন ফিল্ডত মানে তিনি পাক ঘ ঘূৰিব দিয়ে ল'ৰাবিলাকক অলপ বেছি দিয়ে তেনেকৈ খেলি খেলা খেলবিলাক বহুত ভাল লাগে খেলি খেলি কেতিয়াবা প্ৰাইজ পাওঁ কেতিয়াবা নাপাওঁ নাপালে বেয়া লাগে পালি ভাল লাগে তেনেকৈ খেলিলোঁ খেলি ভাল লাগে